গায়কী বুলি ক'লে আমি আচলতে গীত এটা গাওঁতে তাৰ গতি মানে লয় সেই লয়টো আমি কি কৰোঁ গীতৰ লয়ৰ লগে লগে আমাৰ চকুৰ চেলাউৰি ওপৰলৈ যায় বা চকুৰ দৃষ্টিভঙ্গী ওপৰলৈ যায় বা তললৈ নামে এনেকে উঠা নমা কৰে বা হাতখন গীতৰ গীতটোৰ প্ৰকাশৰ লগে লগে তাৰ গতিৰ লগে লগে আমাৰ হাতখনো কেতিয়াবা ওপৰলৈ যায় গাৰ কাষলৈ আহে বা মধ্যস্বৰত আমি হাতখন অকণমান ৰাখি দিওঁ এনেধৰণেৰে আমাৰ স্বৰ যিবিলাক লয় আছে বা কোমল স্বৰ উচ্চ স্বৰ এইবিলাকত আমাৰ দৃষ্টিৰ বা চেলাউৰি আৰু হাত এইবিলাকৰ জৰিয়তে আমি প্ৰকাশ কৰোঁ অংগী ভংগীৰ জৰিয়তে শৰীৰৰ অংগী ভংগীৰ জৰিয়তেও আমি তেনেকে গীত গোৱাৰ সময়ত গায়কী গীতৰ সময়ত আমি এই প্ৰকাশ ভংগীবিলাক দেখুৱাও